অসমত প্ৰধান ৰাজনৈতিক দল হিচাপে কেইটামান দল হৈছে ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম গণ পৰিষদ অসম জাতীয় পৰিষদ ইত্যাদি